হেল্ল' অ' দাদু অই কি খবৰ অ' তাকে বহুত দিন হ'ল খা খবৰ নাই বোলো ফোন এটা কৰো বোলো আচ্ছা আচ্ছা বাৰু তাকে এই মোৰো চলি আছে আৰু ঠিক ঠাক তেৰাৰ কৃপাত মৰা এলাহত জীয়াই আছো আৰু বাকী হেৰি এইটো কি বুলি কয় হেৰি নহয় এতিয়া ধৰি লোৱা ঘৰতে আছা নহয় ন বাকী নহয় এতিয়া হেৰি ধৰি লোৱা এইবাৰ দুৰ্গা পূজাটো ধৰি লোৱা আৰু এমাহ ডেৰমাহৰ পিছত পালেহিয়েই তোমাৰ ছুটী টুটী ছুটী আছে নে নাই গতিকে মই মনতে কথা এটা ভাবিছিলো পূজাতে নহ'লে সেই আনিনী ফালৰ পৰা এপাক ফুৰি আহোগৈ ব'লা আমি লগৰ কেইটাই মিলি পেলাই অ' তাকে অ' ময়ো বহুদিন ঘৰতে সোমাই আছো ক'লৈকো যোৱা মেলা নাই তাকেই ফেচবুকত ইনষ্টাগ্ৰামত চবতে ফটোৱে ফটো তাকে হেৰি অ' হেৰি আমাৰ এই নিপুহঁতক কথাটো সুধি চালে ভাল হ'ব নেকি এবাৰ সিহঁতিও যায় নেকি অ' অ' অ' তাকেই ভা ভালে হ'ব তাতে ছেপ্টেম্বৰ মাহটো মানে সেইটো সময়ত যাবলৈ ভাল কাৰণ সেইটো সময়ত মানে বৰ গৰমো নপৰে ঠাণ্ডাও নপৰে ভালে হ'ব আৰু অ' হেৰি এইটো কি বুলি কয় বাট নহয় আমি এতিয়া কথাটো হ'ল যে আমি গোটেই ল'ৰা কেইটাই যদি যোৱা হয় তেনেকৈ বাইকতে গুচি যাওঁ নে কি আচ্ছা

অ' অ' তে কোনো কথা নাই গ'লে হ'ল এতিয়া ধৰি ল সুবিধামতে গ'লে হ'ল গোটেইকেইটাৰ সুবিধা মিলাই পেলাই এতিয়া অ' তাকে তাকে তাতে গোটেইকেইটাই গাড়ী চলাব জনা জানেই কাৰোবাৰ এটাৰ ভাগৰ লাগিলে কোনোবা এটাই চলাই ল'ব আৰু ন অ' অ' তাকে অ' অ' তাকে খালী সেইখনে সেইখনে সেইখনে সেইখনে আকৌ তেল খায় নহয় বহুত কথাটো হ'ল সেইটোহে অ' এতিয়া ধৰি লোৱা থাৰখনত দিয়ে মাইলে'জ তোমাৰ সাত সাত নে আঠ তেনেকুৱা কিবা দিয়ে হয়নে এতিয়া সেইখন লৈ পেলাই এতিয়া লং জাৰ্নি এটা কাম কৰো হেৰি ৰুমনকে সুধি চাওঁ নেকি তাৰ গাড়ীখনে মাইলে'জ দিয়ে বুলি শুনিছো তাৰ গাড়ীখনত ধৰি লোৱা পোন্ধৰ ষোল্ল সোতৰমান মাইলে'জ দিয়ে নেকি সেইখন গাড়ী যদি দিয়ে অ' তাৰ গাড়ীখনৰ গ্ৰাউণ্ড ক্ৰিয়েঞ্চটোও ভাল আৰু পা পাহাৰীয়া পাহাৰীয়া জেগা অ'ফ অ'ফ ৰ'ডিং হ'লেতো ভাল হ'ব ন অ' কোৱাচোন

অ' হ'ব কোনোবাখন হ'লে হ'ল আৰু এতিয়া কথাটো হ' কথাটো অ' কোৱাচোন মানে মই সেইটোকে ক'বলৈ লৈছিলো তোমাৰ মানে এতিয়া ধৰি লোৱা তোমাৰ ছুটীটো মিলাই পেলাই কেইদিনৰ কাৰণে প্লেনটো কৰিব পাৰিবা মইতো ধৰি লোৱা মোৰ এসপ্তাহ ছুটী আছে এসপ্তাহৰ ভিতৰত ধৰি লোৱা কে কেইদিন হয় কৰিলেই হ'ল আৰু কথা নাইকীয়া অ' অ' সেইটো অ' অ' খালী গ সপ্তমী অষ্টমী অ' অষ্টমীলৈ থাকিলে আকৌ ঘূৰি অহা দিনাখন দিগদাৰ হ'ব নেকি দশমী দিনাখন আকৌ ভিৰ হ'ব নহয় আমি কাম এটা কৰো আমি আমি আমি ষষ্ঠী দিনাখনে গুচি যাওঁ আমি গৈ গুচি যাওঁ আমি ধৰি লোৱা ৰাস্তাতে ধৰি লোৱা সপ্তমী অষ্টমী বেলেগ জেগাত চোৱাও হ'ব আৰু ধৰি লোৱা আনিনীও হৈ যাব একেলগে মানে হৈ যাব আৰু তেতিয়া দশমীৰ আগে আগে আমি ঘূৰি আহিব পাৰিম আৰু যদি মিলি যায় দশমী দিনাখনো তাতে থাকি দিম তাৰপিছত তাৰ পিছ দিনাখন গুচি আহিম শংকৰ উৎসৱত পাই যামহি আহি পেলাই

অ' অ' থকা মেলাতো আমি চাই ল'ব লাগিব আগতীয়াকৈ কাৰণ সেইটো সময়ত হলিডে' হলিডে' হৈ যায় গতিকে গৈ পেলাই বুকিং চুকিং মানে আগতীয়াকৈ কৰি মেলি থলে ভাল হ'ব এতিয়া ধৰি ল আজি এতিয়া আগষ্টৰ ষোল্ল তাৰিখ হ'ল হয়নে গতিকে ছেপ্টেম্বৰ মাহলৈ আৰু এমাহ আছে এমাহ আগৰ পৰা আমি এতিয়া ধৰি লোৱা ৰুম চুমবিলাক যদি চাই বুকিং কৰি থৈ দিওঁ তেতিয়া সুবিধা হ'ব আৰু তাকে ডিছকাছ কৰি লওঁ বাৰু দিয়া মই তুমি কথাটো মানে কি কোৱা তাকে বুলো সুধি লওঁ আৰু দিয়া বাকীখিনি তাহাঁতৰ লগত পাতি পেলাই আমি আলোচনা কৰি ল'ম দিয়া বাৰু দিয়া ঠিক আছে বহুত দিনৰ মূৰত কথা পাতি বৰ ভাল লাগিলে দিয়া ঠিক আছে অ' অ'